অ' হেল্ল' অঁ কওকচোন

অ' চাৰিজন ন অ' জীপত গ'লে অ' জীপত গ'লে প্ৰায় এজন মানুহৰ আমি ঘণ্টাত পাঁচশকৈ লওঁ ভাড়া আৰু চাৰি পাঁচদিনৰ কাৰণে গ'লে অলপ কমাই দিম বাৰু প্ৰায় আমি পাঁচ দিন যদি অলপ কমাই দিম প্ৰায় দহ হাজাৰমান টকা দি দিবা গোটেই কাজিৰঙাখন দেখাই আনিম হ'ব নহ'লে মই পাছত কল কৰিম